এতিয়া আমাৰ গাওঁৰ সংগঠনৰ সদস্যাসমূহে গাঁৱৰ সকলো ল'ৰা ছোৱালীক যি প্ৰতি আগ্ৰহ আছে খেল ধেমালি প্ৰতি চবতে আগবঢ়াই যাবলৈ সহায় কৰে এতিয়া সকলোৰে কাবাৰ যদি মন আছে ক্ৰিকেটৰ ওপৰত ফুটবলৰ ওপৰত বেডমিণ্টনৰ ওপৰত বিভিন্ন ধৰণৰ খেলৰ ওপৰত তেনেহে'লে সিহঁতৰ আগ্ৰহ হিচাপে আমাৰ গাওঁৰ সংগঠনে সহায় কৰে বস্তু পাতিৰ পৰা আদি কৰি সকলো যা যোগান ধৰি দিয়ে সেইটো সিহঁতৰ বিকাশৰ বাবে অলপ সুবিধা হয় খেলটো খেলিলে সিহঁতৰ স্বাস্থ্যয়ো ভাল হৈ থাকে সকলো ফালৰ পৰা সিহঁতৰ ফূৰ্তি কৰিব পাৰে ভাল লাগিব সিহঁতৰ মনটো এনেই ঘৰত থকাতকৈ এনেকৈ অলপ বাহিৰ বাহিৰা খেল ধেমালি পৰা আদি কৰি সকলো কৰিলে সিহঁতৰ স্বাস্থ্যৰটো কাৰণেও ভাল হয় তেনেকৈ আমাৰ গাওঁৰ সংগঠনে সুবিধা দিছে লগতে বাহিৰত খেলিব পৰা খেলিব যাব পৰা সুবিধাও কৰি দিছে যাতে সৰু সৰু গাঁওৰ পৰা হ'লেও ভাল এজন খেলুৱৈ হওক বুলি সেইটো আশা দি দি কৰে চব কাম তেনেধৰণেই সহায় কৰে